পোন্ধৰ জানুৱাৰী দুহেজাৰ এক পাঁচ মাৰ্চ দুহেজাৰ চাৰি বাইছ অক্টোবৰ দুহেজাৰ তিনি বিশ নৱেম্বৰ দুহেজাৰ ছয় পঁচিছ ডিচেম্বৰ দুহেজাৰ বাৰ